মোৰ মই মোৰ বাহিৰত ভ্ৰমণ কৰিবলৈ যোৱা মানে মণিপুৰত গৈছিলোঁ এবাৰ আৰু ভ্ৰমণ কৰাৰ উদ্দেশ্য আছিল মই প্ৰথম পঢ়িবলৈ গৈছিলোঁ তাত দুহেজাৰ ওঠৰ চনত মই মণিপুৰ মণিপুৰৰ আই টি আই কলেজত এডমিশ্যন লৈছিলোঁ হ'লে আৰু তাত গৈ পঢ়িলোঁ থাকিলোঁ যথেষ্ট পৰিমাণে ভ্ৰমণো কৰিলোঁ বহুতো ঠাই চালোঁ মই আৰু মোৰ লগৰ এজনৰ লগত একেলগে আমি পঢ়িবলৈ গৈছিলোঁ আৰু তাৰ ঠাইবোৰ যথেষ্ট পৰিমাণে ধুনীয়া যেনে ধৰক চাবলগীয়া ঠাই এইপিনে মণিপুৰৰ ছেভেণ্টি ফাইভ পাৰ্চেণ্ট আমাৰ পঁয়সত্তৰ শতাংশ সকলোফালে পাহাৰে আৱৰা যথেষ্ট ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ পোৱা যায় আৰু তাৰ মণিপুৰৰ ভাললগা ঠাই হিচাপে লকটা ঘৰত যথেষ্ট ভাল বহুত ধুনীয়া আটতধুনীয়া আৰু লগতে মণিপুৰৰ মানুহবোৰো বহুত সহজ সৰল হয় তেওঁলোকৰ ভাষা বুজি নাপাওঁ যদিও প্ৰায় তাত হিন্দী বা ইংলিছ ইংৰাজীত পাতিবলগীয়া হয় আৰু তেওঁলোকৰ বহুত সহজ সৰল মানুহ মণিপুৰৰ